হেল্ল' অঁ এইটো বিএছএনএল গ্ৰাহক কেন্দ্ৰ হয় ন আজি আপোনালোকৰ নেটটো কিয় ইমান খেলি মেলি কৰি আছে মোৰ দৰকাৰী ফোনকেইটামান আছে ফোনকেইটা কৰিব পৰা নাই মোৰ ইমান দিগদাৰ হৈছে আপোনালোকে কি জানিছে হা মোৰ যে ইমানকেইটা দৰকাৰী ফোন আছিলে একো কৰিব পৰা নাই নেটটো কিয় ইমান খেলি মেলি হৈ আছে পাৰে যদি আপোনালোকে কিবা এটা চাই দিয়কচোন একো কাম কৰিব পৰা নাই মোবাইলত আজি নহয় আজি কেইবাদিন হৈছে আপোনালোকে এনেকৈ নেটটোত খেলি মেলি কৰি থকা কিয় হৈছে বাৰু আমাৰ দিগদাৰ হয় নহয় আমিতো এনেই থকা নাই নহয় আমিতো মোবাইলত কিবা কিবি কামো কৰিব লাগে কিয় ইমান দিগদাৰ হৈছে নেটটো এইকেইদিন সদায় খেলি মেলি হৈ আছে কি প্ৰব্লেম হৈছে আপোনালোকৰ আমাৰ অকণ দিগদাৰ হয় নহয় এনেকৈ প্ৰব্লেম হৈ থাকিলে বহুতকেইটা দৰকাৰী ফোন আছে সেইকেইটাও কৰিব পৰা নাই আপোনালোকে গম পায়নে আমাৰ এই এনেকুৱা হৈ থাকিলে প্ৰব্লেম হৈ থাকিলে আমাৰ কিমান যে অনিষ্ট হয় ভালকৈ কিবা এটা চাই দিয়কচোন অঁ আমাৰ দিগদাৰ হয় নহয় কি প্ৰব্লেম হৈছে আপোনালোকৰ চাই দিয়কচোন সোনকালে বহুতখিনি দিগদাৰ হয় নহয় আপোনালোকে আমাৰ আমাৰ মোৰ বুলি নহয় আমাৰ সবৰে তেনেকৈ খেলি মেলি হয় প্ৰব্লেমসমূহ আপোনালোকে যদি ঠিক কৰি নিদিয়ে আমাৰতো দিগদাৰ হ'ব ন ইমান দৰকাৰী কেইটামান ফোন আছিলে মোবাইলত কাম আছিলে কৰিব পাৰে একো কৰিব পৰা নাই চাই দিয়কচোন আপোনালোকে